হয় ময়ো এনেকুৱা এনে এনে এটা পৰিস্থিতি পাইছিলোঁ য'ত এটা ব্যক্তিৰ লগত মিলা মিছা কৰাত অলপ কঠিন হৈছিল কাৰণ সেইটোৱে কাৰণ ভাষাটোৰ ওপৰত কাৰণ যিহেতু মই অসমীয়া অসমত থাকোঁ সকলো লগত অসমীয়া কথা পাতো পঢ়িছো অসমীয়া আৰু সেই ব্যক্তিটো আছিল আপোনাৰ অৰুণাচলীয় ধৰক আপুনি হিন্দী কথাটো ইম্প'ৰটেণ্ট মানে হিন্দী ইম্প'ৰটেণ্ট বুলি নকওঁ কিন্তু হিন্দী কথাটো বেছিকৈ কয় আৰু আৰু সকলোতে ব্যৱহাৰ কৰে যিহেতু অসমীয়া নাজানে আৰু ধৰক মই যিহেতু হিন্দী এটা ইমান ভালকে নাজানো ঠিক সেইবাবে মোৰ মোৰ মিলা মিছাটো অলপ কষ্ট হৈছিল যিহেতু কথা পাতিব বিচাৰিলেও সেই মানুহজন বা ব্যক্তি সি মোক মোৰ ভাষাটোত ক'ব নোৱাৰে যে সি মোক অসমীয়াত ক'ব নোৱাৰে ধৰক মই পাতিব খুজিলেও মিলা মিছা কৰিব খুজিলেও মই হিন্দীটো ধৰক নাজানো এনেকা হৈছিলে য'ত মিলা মিছাটো আপোনাৰ পৰা নাছিলোঁ কঠিন হৈছিল সেইবাবে মিলা মিছা কৰিব ইমান এটা পৰাই নাছিলোঁ সেই তেনেকে সেই সেই সেই কঠিন হৈছিল এই মিলা মিছা আপোনাৰ সহজ কৰিবলৈ কাৰণে মই লাহে লাহে ধৰক হিন্দী শিকিলো হিন্দী শিকিলোঁ এতিয়া এটা দুটাকৈ হিন্দী ক'ব পাৰিলোঁ যিহেতু তেতিয়া মানুহটোৰ লগত মই এটা দুটাকৈ কথা পতা শিকিলোঁ যেনে এটা দুটাকে সুধিলো যে হিন্দীতে সুধিলো যে আপোনাৰ নাম কি কি কৰে কি নাই এনে বাকী কথাও লাহে লাহেকে ক'ব পাৰিলো তেনেদৰে কওঁতে কওঁতে কওঁতে কওঁতে মোৰ হিন্দী ভাষাটো বহুত ভাল হৈ গ'ল তেতিয়া মই জানিলোঁ বা শিকিলোঁ কিবা এটা সেই মানুহটোৰ পৰাও কিছুমান কথা শিকিলোঁ যোনখিনি মই শিকা নাছিলোঁ হিন্দীত ওপৰে ওপৰে শিকিলোঁ অলপমান তাৰপিছত মানুহটোৰ পৰা কথা পাতোতে পাতোতে মই শিকিলোঁ সেয়ে খিনিয়ে আছিল মোৰ সেই সময়টো বহুত কঠিন আছিল যে সময় সেই সময়টো যোনখিনি সময় মই এইখিনি হৈছিল আপোনাৰ মই অসমীয়া কৈছিলোঁ বা সেই মানুহটোৱে হিন্দী কৈছিল এনেকে এনেকে এই পৰিস্থিতি বা এই সময় কঠিন সময় মানুহৰ বহুতো আহে বহুতো চাইছোঁ য'ত কোনোবাই আপোনাৰ কথা পতাত ইংলিছেই কৈ আছে ধৰক সি বাহিৰৰ পৰা আহিছে সি বাকী একো ভাষা নাজানে ইংলিছেই জানে এনে এটা ব্যক্তিৰ লগত যদি সি কথা পাতে যোনে ধৰক আপোনাৰ হিন্দীও নাজানে ইংলিছো নাজানে সেই সময়টোত সেই ব্যক্তিটোৰ কাৰণে বহুত কঠিন হ'ব আৰু উত্তৰ দিবলৈ সেই ব্যক্তিটোৱে কথাটো বুজিব লাগিব আৰু সেই ব্যক্তিটোৱে কথাটো যদি নুবুজে তে উত্তৰটো দিবলৈ নোৱাৰিব সেয়ে কৈছোঁ আপোনাক যে সময়টো মোৰ বাবে কঠিন আছিল সেই ব্যক্তিটোৰ লগত মিলা মিছি কৰোঁতে পৰিস্থিতি মই সেই পৰিস্থিতিটো মই সমাধান কৰিলোঁ ধৰক সেই ক'লো যে আপোনাৰ মই শিকিলোঁ লাহে লাহে কথা পাতিলোঁ সেই তাৰপিছতে গোটেই পৰিস্থিতিটো আপোনাৰ মই লাহে লাহে কৰি সমাধান কৰিলোঁ এতিয়া বৰ্তমান মই এতিয়া ভালকে ক'ব পাৰোঁ সেই মানুহটোৰ লগত সেই ব্যক্তিটোৰ লগতো মই ভালকে কথা পাতি আছোঁ কাৰণ মই সেই কথাটো শিকিলোঁ বা এটা দুটা কথা অসমীয়া কথা মানুহটোকো মই শিকালো ইমান এটা নাজানে যদিও এটা দুটা কথা বা এটা দুটা শব্দ শিকিলে মোৰ পৰা সেই মানুহটো কিবা এটা শিকিলে ময়ো কিবা এটা শিকিলোঁ এতিয়া সেইবাবে সেই ধৰণে মই সেই হেৰি কঠিন সময়টো সমাধান কৰিছিলোঁ এয়া আছিল মোৰ